দাদা কথা এটা হ'ল সেইদিনা যে মই আপোনাৰ গাড়ীখন বুক কৰিছিলোঁ ধেমাজিলৈ যাম বুলি কিন্তু মই এতিয়া মানে যাব নোৱাৰিম কাৰণ মোৰ মাৰ গাটো অসুস্থ হৈ গ'ল হঠাৎ কালি মানে হস্পিতাললৈ যাবলগীয়া হ'ল সেইটো কাৰণে যাব নোৱাৰিম কিন্তু মানে যিখিনি টকা আপোনাক মই দি থৈছিলোঁ মানে আগতীয়াকৈ দি থোৱা টকাখিনিৰ কথা কৈছোঁ সেই টকাখিনি মোক আকৌ ঘূৰাই লাগিছিল যদিও আপুনি হাতে হাতে ঘূৰাই দিব নোৱাৰে সেইখিনি টকা মানে মোৰ মোৰ পাছবুকৰ একাউণ্ট নাম্বাৰটো দিম তাতে আপুনি দিলেই হ'ব